বাগিচাখন চোৱা চিতা কৰোঁতে সমস্যা সন্মুখীন হোৱা বুলি ক'লে গৰু ছাগলীৰ পৰা অকণমান সমস্যা পোৱা হৈছে কাৰণ গৰু ছাগলীৰ মুখৰেদি যিটো আঠা জাতীয় কিবা বস্তু এটা আছে সেই বস্তুটো মানে এবাৰ সেই গছপুলিটোত বা ফুলজোপাত লাগিলে ফুলজোপাৰ ফুল ফুলোতে বা ডাঙৰ হওঁতে বহুত দিন লাগে তেনেকৈয়ে অকণমান সমস্যা পাইছোঁ আৰু গছৰ গুৰিত কিছুমান পোকে কিছুমান পোকে অকণমান আমনি কৰে আৰু সেই পোকবোৰ আঁতৰাব কাৰণে মাজে সময়ে চূণ তেনেকুৱা জাতীয় বস্তু ছিটিয়াই থকা হয় হ'লেও সেইবোৰ ইমান আঁতৰা তেনেকৈ দেখা নাই সেইখিনিয়ে সমস্যা আৰু